বহু দিনৰ মূৰত অঁ তাকে অঁ ফুৰিবলৈ যোৱাৰ কথা ভাবিয়ে আছিলোঁ যাম দিয়া সন্ধিয়া সময়ত এ দেবাংগী গাৰ্ডেনতে যাওঁ নেকি মঞ্জুৰি বাহঁতো যোৱাৰ কথা কৈ আছিলে সন্ধিয়া সন্ধিয়াৰ সময়ত ভাল লাগিব তাত গৈ অঁ আজি বেছি তাকেই ভাবিছোঁ অঁ আমাৰ লগৰ ইহঁতক ভাস্বতীহঁতকো ক'ম একেলগে ওলাম আৰু আৰু বহুত অঁ বহুতকেইদিন আমি লগেই পোৱা নাই অঁ তাকে অঁ সেইটোৱে কি পিন্ধি যাওঁ ফটো ভাল উঠিব লাগিব তাকে ইহঁতক কৈ থকা মানে চবকে কৈ চাওঁ মানে আজি সন্ধিয়া যাবা নে কালি সন্ধিয়া যাবা অঁ তাকে গধূলিৰ সময়ত খাই ভাল লাগিব বতৰটো ধুনীয়া এতিয়া আজি যাবা নে কালি সন্ধিয়া যাবা অঁ অঁ মই তেনেহ'লে ভাস্বতীক সুধি চাওঁ অঁ আজি বন্ধই আছে যিহেতু দিনটোতো আছোৱেই মঞ্জুৰী বাকো সুধি চাওঁ তুমিও অঁ তুমিও অঁ হেয়াক সুধা চিকমি বাক সোধা চিকমি বাৰ ঘৰটো তোমাৰ ওচৰতে ন একেলগে আহিব পাৰিবা আমি দেবাংগী গাৰ্ডেনত নোসোমাওতে বাহিৰতেই লগ হম ভিতৰত একেলগে সোমাম আৰু অঁ ভাল লাগিব তাতে বহুত দিন যোৱা হোৱা নাই এই লাষ্ট চাগে সৰস্বতী পূজাতে গৈছিলোঁ তেতিয়াৰ পৰাই আৰু যোৱাই হোৱা নাই অঁ অঁ দিয়া বাৰু অঁ অঁ ফোন কৰি লগ হম